হেল্ল' হয় হয় কোনে কৈছে হয় পাব পাব পাব বাছ মানে আপুনি জেনেৰেল বাছ পাই যাব চুপাৰ পাই যাব এ এছ টি চি বাছ পাই যাব আপোনাৰ যেনেকুৱা লাগে আৰু বাছ বাছতো আমাৰ গুৱাহাটী নগাঁও টু গুৱাহাটী চলিয়েই থাকে নহয় জানো এনি টাইম ডে' নাইট আপোনাৰ ডে' চুপাৰ লাগিব নে নাইট চুপাৰ লাগিব চব পাই যাব হয় হয় ফেচেলিটি মানে আপোনালোকৰ একেবাৰে মই নাই মানে আপোনাৰ শ্লিপিং দি দিব পাৰিম শ্লিপিং চিট দি দিব পাৰিম কোনো কথা নাই খালি ফেচেলিটিটোৰ লগত অকন কস্তটো বেছি কম হয় আৰু ফেচেলিটি যিমান বেছি কস্তটো সিমানে বেছি আৰু

হ'ব হ'ব আপোনাৰ যেনেকুৱা লাগে শ্লিপিং চিট লাগিলে শ্লিপিং চিট দি দিয়া যাব আপুনি যেনেকুৱা লাগে আৰু কাইলৈ কেইটামান বজাত যাব আমাৰ গাড়ী আপোনাৰ নটা বজাত এখন আহে এখন আহে এঘাৰটা বজাত আপুনি কোনখনত যাব পাৰিব মানে ভাল ফেচিলেটি লগা গাড়ী দুখন আহিব ন নটা আৰু এঘাৰটা বজাত নটা বজাত পাই যাব তেতিয়াহ'লে নহ'লে এঘাৰটা বজাত লাগিব আপোনাৰ

নাই নাই নাই আগতীয়াকৈ বুকিং কৰিব লাগিব আপুনি পে'মেণ্ট কৰিব লাগিব আপোনাক শ্লিপিং চিট দি দিম আপোনাৰ টিকেট হৈ যাব নগাঁও টু গুৱাহাটী থ্ৰী হাণ্ডড্ৰেড ৰুপি য়া য়া হয় হয় ঠিক আছে ধন্যবাদ ধন্যবাদ আপুনি মোক পে'মেণ্টটো কৰি দিয়ক আমি টিকেট পঠিয়াই দিম আপোনালৈ অনলাইন